পুৰণি গীত আৰু বৰ্তমান সময়ৰ গীতৰ মাজত পাৰ্থক্য একোৱেই নাই গীত গীতেই হয় কিন্তু আপোনাৰ পুৰণি গীতটো যিটো আছিল মানুহে বেছিকৈ সংস্কৃতিৰ লগত মিলাই গীতবিলাক বনাইছিল আৰু আজিকালিৰ দিনৰ গীতবোৰ মানুহে এটা পৰিস্থিতি এটা প্ৰেজেণ্ট টাইম এটাৰ ওপৰত ভিত্তি কৰি গান এটা বনাই দিয়ে আজিকালি যিবিলাক গান আছে যেনেকৈ ফ্ৰী ষ্টাইল কৰে লগে লগে কোনো লিৰিক্স লিখা নাই লগে লগে মিউজিক এটাৰ লগত গীতটো গাই দিয়ে আৰু মই নতুন গীতে বেছি ভাল পাওঁ কাৰণ নতুন গীতবিলাক মই ৰিলেট কৰিব পাৰোঁ বেছিকৈ পুৰণি গীত বিলাকতকৈ কাৰণ পুৰণি গীতবিলাক ৰিলেট কৰিবলৈ গ'লে মই আধা বস্তু বুজিয়েই নাপাওঁ কি কৈছে আচলতে কি ক'ব বিচাৰিছে গায়ক বা গায়িকাজনীয়ে সেইটো মই গমেই নাপাওঁ চ' নতুন গীতেই মই বেছি ভাল পাওঁ আৰু নতুন গীতৰ নতুন গীত আৰু পুৰণি গীতৰ মাজত বেছি ডিফাৰেঞ্চটো হ'ল চাউণ্ড কুৱালিটিটোৰে আপোনাৰ নতুন গীতবিলাকৰ চাউণ্ড কুৱালিটি বহুত ভাল হয় সেইবিলাকেই আৰু